মই মাছ আৰু মাংস ৰান্ধিব জানো আমাৰ ঘৰত মা আৰু বা আছে গতিকে মই একো ৰান্ধিব লগা নহৈছিল প্ৰথম অৱস্থাত কিন্তু যেতিয়া লক্ডাউন হ'ল তেতিয়া মই ইউটিউবৰ পৰা চাই চাই বিভিন্ন ৰেচিপি কিছুমান শিকি ললোঁ আৰু বনাবলৈ ললোঁ যাতে মা আৰু বায়ে মোৰ বনোৱাক লৈ শলাগ লয় যেনে মাছ মাংস পনীৰ ইত্যাদি মাছৰ তৰকাৰী বনাবলৈ যেতিয়া মই শিকিছিলোঁ তেতিয়া প্ৰথমতে মাছটো ভাজি লৈ আৰু বিভিন্ন ধৰণৰ শাক পাচলি দি ৰান্ধিছিলোঁ মাংস বনাবলৈ যেতিয়া লৈছিলোঁ তেতিয়া মাংসখিনি খাই সকলোৱে ভাল পাইছিল মাংস যেতিয়া বনাইছিলোঁ মই ভাল গাহৰি মাংস বনাইছিলোঁ বুলি সকলোৱে কয় তো মাংস বনাওঁতে মই প্ৰথম গাহৰি মাংসখিনি আনি মাংসখিনি ভালদৰে ধুই লৈছিলোঁ ধুই লৈ প্ৰথমতে গাহৰি মাংসখিনি সৰু সৰু টুকুৰা কৰি ললোঁ তাৰপিছত বয়ল কৰিবলৈ ললোঁ তাৰপিছত তাত অলপ হালধি দি দিলোঁ যাতে মাংসৰ পৰা ওলোৱা ফেনবোৰ নাইকিয়া হৈ যায় আৰু হালধিয়ে কাটি দিয়ে তাৰপিছত মাংসখিনি বইল হোৱাৰ পাছত সেইখিনি টুকি থৈ দিছিলোঁ তাৰপিছত কেৰাহীখন পাতি গৰম হ'বলৈ দিবলৈ ৰৈছিলোঁ কেৰাহীখন যেতিয়া জুই বা গেছত দিছিলোঁ তাৰপিছত গৰম হোৱাৰ পিছত তাত মিঠাতেল অলপ বাকি দিছিলোঁ এটা নিৰ্দিষ্ট পৰিমাণত তাৰপিছত মিঠাতেলখিনি যেতিয়া গৰম হৈছিল তাত কটা পিয়াঁজখিনি দি দিছিলোঁ যেতিয়া পিয়াঁজখিনি সিজিছিলে তেতিয়ালৈকে মই কেৰাহীখনত থকা পিয়াঁজখিনি লৰাই আছিলোঁ যাতে পিয়াঁজখিনি কেৰাহীত লাগি নাযায় পিয়াঁজখিনি যেতিয়া সিজা যেন অনুভৱ হৈছিলে তেতিয়া তাত পিয়াঁজত আদা আৰু নহৰু কিছু মিশ্ৰণ দি দিছিলোঁ এইখিনিত মন কৰিব লাগিব সকলোৱে যে আদা আৰু নহৰুৰ মিশ্ৰণখিনি কম বা বেছি একো নহয় নহ'লে কি হ'ব হয়তো তিতা হ'ব নহ'বা মানে খাবলৈ ভাল নালাগিবও পাৰে তাৰপিছত কাটি থোৱা বিলাহীৰ সৰু সৰু টুকুৰা কিছুমান কেৰাহীত দি মছলাখিনিৰ লগত মিলাই সিজিবলৈ দি তাত নিৰ্দিষ্ট পৰিমাণৰ জিৰা ধনিয়া আৰু হালধি আৰু পৰ্যাপ্ত পৰিমাণৰ জলকীয়া দি অলপ সময় সিজিবলৈ দিব লাগে জলকীয়া যাতে বহুত বেছিও নহয় আৰু বহুত কমো নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে তাৰপিছত বাঢ়ি থোৱা মাংসখিনি কেৰাহীত দি লৰাই থাকিব লাগে মাংসখিনি ভাজ খোৱা যেন অনুভৱ হ'লে তাত সৰু সৰুকৈ কাটি থোৱা আলু দি দিব লাগে তাৰপিছত ঢাকি থব লাগে অলপ সময়ৰ পিছত তাত অলপ পানী দি আকৌ লৰাব লাগে তাৰপিছত আলু আৰু মাংসখিনি সিজা যেন অনুভৱ হ'লে তাত আৰু অলপ পানী দি ভালকৈ সি ঢাকোন মাৰি দিব লাগে যাতে মাংসখিনি আৰু আলুখিনি সিজে তাৰপিছত যেতিয়া দেখিব যে মাংসখিনি খাব পৰাৰ উপযোগী হ'ল তেতিয়া পৰিৱেশন কৰিব পৰা হয়গৈ এনেকৈ মই গাহৰি মাংস বনাইছিলোঁ আপোনালোকেও বনাবলৈ যত্ন কৰিবচোন